অঁ হেল্ল' দাদা মই গেলেকী এক নং লাহন গাঁৱৰপৰা ফোন কৰিছিলোঁ লাভণ্য গগৈয়ে আমাৰ ইয়াত এইবাৰ মাঘৰ বিহুৰ পঁচিছ বছৰ হ'ব ৰূপালী জয়ন্তী পাতিছোঁ সেইকাৰণে খেল ধেমালি এখন আয়োজন কৰা হৈছে তাত মানে এই খেলবিলাকত খেলবিলাকত পুৰস্কাৰ দিবলৈ আপোনাৰ দোকানত কিতাপ কিবাকিবি জ্যামিতি কলম এইবিলাক পোৱা যাবনে অঁ মোক জ্যামিতি লাগিছিলে বিছটামান তাৰ পিছত কলম কাঠ পেঞ্চিল লাগিছিলে তাৰ পিছত আৰু কিতাপ বুলি ক'বলৈ গ'লে সৰ্বোত্তম জানানে সেই কিতাপখন দৰকাৰ হৈছিলে তাৰ পিছত অঁ অঁ নীলকণ্ঠ ব্ৰজখনেই পঠিয়াই দিব সেয়া তিনি পিছমান পঠিয়াই দিব তাৰ পাছত সৰ্বোত্তম জানানে এখনৰ পাঁচ পিচ মোক পঁচিছ তাৰিখে লাগে জানুৱাৰী অঁ অঁ লাগিব লাগিব দাদা তাৰ পিছত মোক আৰু ভাৰত কুইছ অসম কুইছ এইকেইখন লাগিব আৰু বহী লাগিব বহী ধৰি লওক পঞ্চাছ টকা ষাঠিটকীয়ামানৰ তাৰ উপৰিও দিস্তা বহী লাগিছিলে বিছ ত্ৰিছ পিছমান অঁ অঁ হয় হয় গেলেকী এক নং লাহন গাঁও অঁ ৰূপালী জয়ন্তীত ঠিকে অঁ কলম কাঠ পেঞ্চিল ৰবৰ অঁ মই মানে নিজে এতিয়া এইবিলাক কামত ব্যস্ত হৈ আছো নাই নিজে যাবলৈ অকণমান অসুবিধা হ'ব আপুনি পঠিয়াই দিব নহ'লে অঁ মই হোৱাটছএপ এই নাম্বাৰটোতে হোৱাটছএপত লিষ্ট এখন পঠিয়াই দিম কি দৰকাৰ হ'ব অঁ অঁ মই জি পে' কৰি দিম এইটো নাম্বাৰতে ন অঁ কিবা এটা আধাটো কৰি দিম আৰু প্ৰথমতে আপোনাক লিষ্টখন মই দিম তাৰ পিছত লিষ্টখন দিয়াৰ পিছত আপুনি চাই দিব টোটেল কিমান হ'ব কৈ দিব কৈ দিব তাৰ পিছত মই আধাটোমান দি দিম বহী বিছ পিচ দি দিব অঁ বিভিন্ন ধৰণৰ খেল খেলুৱা হ'ব নহয় আকৌ

অঁ অঁ সেইবিলাক দি দিব আকৌ সৰু ল'ৰা ছোৱালীবিলাকক দিবলৈ হ'ব নহয় অঁ বয়োজ্যেষ্ঠসকলৰ বাবে আমি খেল খেলোৱা নাই বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে খেলাইছোঁ সেইকেইখন নালাগে অঁ অঁ অঁ

অঁ

অঁ লাইফ অ'ফ এ ড্ৰাইভাৰ অঁ সেইকেইখন দি সেইকেইখনটো দৰকাৰীয়ে অঁ প্ৰথম পুৰস্কাৰ অঁ সেয়া তিনিখনমানহে ল'ম বেছি নালাগে

কাঠ পেঞ্চিল পঞ্চাছ পিচমান পঠিয়াই দিব

কাঠ পেঞ্চিল ৰবৰ ৰবৰ কাঠ পেঞ্চিল দুয়োটা লগতে পঞ্চাছ পিছমান পঠিয়াই দিব অঁ আৰু কলম সত্তৰ আশীটামান পঠিয়াই দিব বেলেগ কুইছ তাৰ পিছত এই সৰু ল'ৰা ছোৱালীয়ে পঢ়িব পৰা ভাল উপযোগী কিতাপ পঠিয়াই দিবচোন

অঁ সেইবিলাক পঠিয়াই অঁ মই লিষ্ট এখন এই হোৱাটছএপতে দি দিম কি কি দৰকাৰ হয় মই তাতে লিখি দিম অঁ দিম দিম সেইটো আপোনাৰও কথা আছে নহয় তাত এদিনৰ আগত দিব এদিনৰ আগত দিব নহ'লে আকৌ মোৰ প্ৰব্লেম হ'ব নহয় আমাৰ

যিদিনা খোলা থাকিব সেই দিনাই দি দিব উৰুকাৰ আগদিনা যদি খোলা থাকে অঁ ঠিক আছে অঁ দিম দিম কেলৈ নিদিম অঁ ঠিক আছে কিন্তু সময়মতে পঠিয়াই দিব আমিও আশা কৰি থাকিম নহয় অঁ আপুনি এমাউণ্টটো কৈ দিব কিমান হ'ব

আপুনি এই সৰু ল'ৰা ছোৱালী উপযোগীকৈ মানে কিতাপবিলাক চাই পঠিয়াই দিব আৰু দৰকাৰী কিতাপবিলাক অঁ হ'ব দিয়ক ৰাখিছোঁ